মোৰ বাহিৰেও আমাৰ পৰিয়ালৰ সকলোকেইজন সদস্যই ফুলৰ প্ৰতি আগ্ৰহী লগতে মইয়ো ফুলৰ বাগিচাত সৰু সুৰা কাম কৰোঁ আৰু তেওঁলোকে ফুলত পানী দিয়ে ফুলৰ গুৰিত মই আনি দিয়া গোবৰবিলাক ভাঙি গুড়ি কৰি ৰ'দত শুকুৱাই গুৰিয়ে গুৰিয়ে দি দিয়ে ফুলবিলাক ধুনীয়াকৈ সজায় ভিতৰত থকা ফুলবিলাক বাহিৰলৈ লৈ দিয়ে ৰ'দত দিয়ে বৰষুণত পৰিবলৈ বৰষুণত দিয়ে এনেধৰণে ফুলবিলাক ধুনীয়াকৈ সজায় তেওঁলোকে সকলোৱে ফুলৰ প্ৰতি মানে সজাই পৰাই ৰাখে আৰু ফুলজোপাত সকলোৱে পানী দিয়ে তাৰ উপৰি বাগিচাত থকা ফুলখিনিত বাঢ়িলে তাক কেঁচীৰে কাটিং কৰি দিয়ে ফুলবিলাক ধুনীয়াকৈ সজাই পেলাই শাৰী শাৰীকৈ দিয়ে বাগিচাখনত বিধে বিধে ফুল আছে সকলো ফুলক তেওঁলোকে সকলো ধৰণে যেনেকৈ ৰাখিব লাগে তেনেকৈ ৰাখে আৰু পাচলি খেতি কৰোঁ পাচলি খেতিতো তেওঁলোকে সহায় কৰে মই কোৰ মাৰোঁ বাৰীত হাল বাওঁ হাল বাই মাটিখিনি ধুনীয়াকৈ চহাই মেলি দি তাৰ মন পাণ সকলো চাফা কৰি দিওঁ তাৰ ওপৰতে তেওঁলোকে আহি পেলাই গুটি চুটি এইবিলাক আহি সিঁচি দিয়ে সকলো ধৰণে ক'ত কি ৰুব লাগে সেইখিনি ৰুই দিয়ে আৰু তাতো যেতিয়া পুলিবিলাক ওলায় পুলিখিনিত সৰু সৰু বন ওলায় বনবিলাক তেওঁলোকে নিৰণি কৰি দিয়ে নিৰণি কৰি দিয়ে আকৌ ৰ'দ দিলে মানে তাত পানীও দিয়ে পানী দি ধুনীয়াকৈ চকু কাণ দি তেওঁলোকে সেই খেতিখিনি চায় সেয়ে মোৰ লগত তেওঁলোকে সহায় সাৰথি কৰে কুকুৰা হাঁহ এইবিলাক আহিলে মানে গৰু ছাগলী সেইবিলাক খেদাই দিয়ে একো এটা মানে তাত সোমাবলৈ নিদিয়ে ধুনীয়াকৈ জেওৰা চেওৰাবিলাক মাৰি দিয়ে আৰু পোক পৰুৱা পৰিবলৈ নিদিয়ে তাত কিবাকিবি এইবিলাক ফুট ছাঁই হেৰি এইবিলাক মাৰি দিয়ে পোক হ'বলৈ নিদিয়ে সেইয়া